খেতি সামগ্ৰী বুলি ক'লে আমাৰ প্ৰথমেই মনলৈ আহে নাঙলটো বৰ্তমান এই নাঙলৰ আচলতে ব্যৱহাৰ প্ৰায় কমি গৈছে নাঙলটোৰ অসমীয়া নাঙলটো বৰ বেলেগ এটা বা পৰিচয় আছে নাঙলৰে হাল বোৱা ছহা মাটিখিনি বৰ সুন্দৰভাৱে বোকা হয় আৰু তাৰ ফলত ৰোঁৱনীয়ে ৰুঁইও আচলতে সেই মাটিখিনিৰ যি কোমলতা সেই কোমলতাৰ কাৰণে ৰুঁই আৰাম পায় বুলি কোৱা হয় তো নাঙল যুঁৱলী নাঙলৰ লগত যুঁৱলী জড়িত হৈ থাকে যিটো আগত অংশত লগোৱা তাক যুঁৱলী বুলি কোৱা হয় আৰু নাঙলৰ সন্মুখত যিকেইডাল গৰু সোমাবৰ কাৰণে খুঁটি গৰু কান্ধত দিবৰ কাৰণে খুঁটি ব্যৱহাৰ কৰা হয় খুঁটি কেইটাক শ'লমাৰি বুলি কোৱা হয় আৰু এই শ'লমাৰিটো আমাৰ গৰু গাড়ীতো ব্যৱহাৰ কৰা হয় যিটো গৰু কান্ধৰ দুপা দুয়োফালে দিয়া হয় সেইটোয়েই হৈছে শ'লমাৰি আৰু কান্ধত দিয়া সেই দীঘল বাঁহডালে হৈছে যুঁৱলি আৰু নাঙলে হাল বোৱা পিছত মাটিখিনি চাহ কৰি মাটিখিনি সমান কৰিব কাৰণে সমান কৰি ৰাখিবৰ কাৰণে মৈ ব্যৱহাৰ কৰা হয় মৈখনৰ ওপৰত কৃষকজন হালোৱাজন হালোৱা বুলি কোৱা হয় যিজনে হাল বায় সেই হালুৱাজন মৈখনৰ ওপৰত উঠে আৰু উঠি পেলাই যেতিয়া গৰুকেইটাই টানি নিয়ে তেওঁক মৈখনৰ সৈতে তেতিয়া মাটিখিনি বহুত সমান হয় যিহেতু যিটো চপৰা বুলি কয় লাড চপৰা মাটিৰ লডি সেইবোৰ আচলতে সমান হৈ ভাঙি যায় তাৰ ফলত ধান ৰোঁৱা ক্ষেত্ৰত বোকা যেতিয়া দিয়ে তেতিয়া সেই মৈখন ব্যৱহাৰ কৰা হয় মৈখন ব্যৱহাৰ কৰিলে মাটিডৰা খাল বামখিনি সমান হৈ যায় পানী সম যেতিয়া সমান হয় ৰোঁৱনীয়ে ৰুঁই ভাল পায় আৰু দ্বিতীয় কথা হৈছে যেতিয়া বৰষুণৰ পানী আহিব বা যিকোনো পানী যেতিয়া খেতিডৰাত পিছলৈ হ'ব মাটিখিনি সমান হ'লে মাটিখিনি সমানভাৱে পানীখিনি ৰখে যদি খলা বমা হয় কোনোবা এটা চাইডত পানী থাকিব কোনোবা এটা চাইডত পানী নাথাকিব তাৰ ফলত খেতি বেয়া হয় সেইকাৰণে মৈখন মৰা উদ্দেশ্য সেইটোৱে আৰু তাৰপিছত যদি আমি খেতি সামগ্ৰী বুলি কওঁ কাঁচিখন ধান কাটোতে ৰোঁৱনীয়ে কাঁচি ব্যৱহাৰ কৰা হয় কটা সামগ্ৰীখনৰ নামেই হৈছে কাঁচি কাঁচি অতিকৈ মূল্যৱান আৰু অতিকৈ খেতিৰ লগত জড়িত এখন সামগ্ৰী এটা সম্পদ আৰু ইয়াৰ পিছতে আমি ব্যৱহাৰ কৰোঁ কোৰখন ব্যৱহাৰ কৰোঁ আলি কাণ কাটিবৰ কাৰণে কোৰ ব্যৱহাৰ কৰা হয় তাৰ পিছতে আমি ব্যৱহাৰ কৰোঁ খন্তি যেতিয়া আমি মৰাপাট বা আদি কৰি যিবিলাক চিকুনাব লাগে চিকুণোৱা হয় মানে তলটো ঘাঁহ বন গজিলে সেই ঘাঁহ বনবিলাক আমি উঘালি পেলাবৰ কাৰণে এক শ্ৰেণীৰ সঁজুলি ব্যৱহাৰ কৰোঁ সেই সঁজুলিবিধৰ নামে হৈছে খন্তি বুলি কোৱা হয় বিশেষকৈ মৰাপাট ব্যৱহাৰ কৰোঁ মৰাপাটৰ তো মানে গুৰিটো চিকুণোৱা হয় চিকুণোৱা মানে হৈছে বন চন বিলাক উঘালি পৰিস্কাৰ কৰা হয় গুৰিটো সেই ক্ষেত্ৰত আমি খন্তি ব্যৱহাৰ কৰোঁ তাৰোপৰি আমি ধান কঢ়িয়াবৰ কাৰণে মৰাপাট কঢ়িয়াব কাৰণে খেতি সামগ্ৰী কঢ়িয়াব কাৰণে আমি গৰু গাড়ী ব্যৱহাৰ কৰোঁ বৰ্ত বৰ্তমান গৰু গাড়ী ব্যৱহাৰ নাইকিয়া হৈ গৈছে যিহেতু ট্ৰেক্টৰ ওলাইছে ট্ৰেক্টৰবিলাকৰ পিছত তিৰাবিলাক লগাইছে আৰু সেইকাৰণেই গৰু গাড়ী প্ৰভাৱ প্ৰায় কমি গৈছে আৰু তাৰ পিছতে আমি এটা কথা ক'ব লাগিব যে আগতে যেতিয়া খেতিৰ কাৰণে পানী কমিছিল তেতিয়া টিঙে বা চৰিয়াই দি সিঁচিছিল কিন্তু আজিকালি কি হৈছে আজিকালি মেচিন তৈয়াৰ কৰা হৈছে প্ৰযুক্তি বিদ্যাৰ আগবঢ়াৰ লগে লগে মেচিন সৃষ্টি হ'ল আৰু সেই মেচিনেদি পানী সিঁচি বা পানী তলৰপৰা উলিয়াই হ'লেও খেতি কৰা হয় আৰু হালোৱা প্ৰায় নাইকিয়া হৈ গৈছে আৰু সেই হালোৱাৰ সলনি আজিকালি কি আহিছে আজিকালি আহিছে ট্ৰেক্টৰ পাৱাৰ টিলাৰ হওঁক বা ডাঙৰ ট্ৰেক্টৰ হওঁক ট্ৰেক্টৰে দি হাল বাই পেলে অতি কম সময়ৰ ভিতৰতে মানুহে খেতি কৰা বাবে খুব কম সময়তে খেতি কৰিব পাৰে অধিক মাটি খেতি কৰিব পাৰে কিন্তু তথাপি মাটিডৰা যিটো চাহ হাল বাওঁতে হয় যিটো চাহ গৰুৱে বা ম'হে হাল বালে হয় সেই চাহটো ট্ৰেক্টৰে মাৰিলে কেতিয়াওঁ নহয়